মোৰ প্ৰিয় ইউটিউব খাদ্য বা ৰেচিপি চেনেল অথবা টি ভি প্ৰগ্ৰামবিলাক হৈছে যেনেদৰে মই কুকিং মানে যিবিলাক ৰন্ধন প্ৰণালী যিবিলাক চেনেল হয় বা ইউটিব ইউটিউবৰ প্ৰগ্ৰাম হয় মই সেইবিলাক চাই খুবেই ভাল পাওঁ আৰু এগৰাকী আছে আমাৰ ডিব্ৰুগড়ত লীনা মিলি বুলি তেওঁৰ মই তেওঁৰ মই চেনেলটো চাই মই খুবেই ভাল পাওঁ যিহেতু তেওঁ বহুত শিকিবলগীয়া কথা তেওঁ মানে কিছুমান খাদ্য এনেকুৱা ধৰণৰ খাদ্য আমাৰ তেওঁ আমাক দেখাইহি তেওঁ আমাক আমি তেওঁক দেখিবলৈ পাওঁ যিবিলাক আমি জনা নাছিলোঁ বা আমি কেতিয়াবা আমি খাইছোঁ যদিও আমি সেইবিলাক যে এইটোৱে বস্তু হয় বুলি আমি জনা নাছিলোঁ তেওঁৰ মই তেওঁৰ পা বহুতখিনিয়েই শিকিছোঁ তেওঁ লোকেল খানাত বেছি গুৰুত্ব দিয়ে আমাৰ অসমীয়া খানাক বেছি গুৰুত্ব দিয়ে অসমীয়া আমাৰ যিবিলাক কল পচলা আপোনাৰ কণ বিলাহীৰ লগত কচু পাতত দিয়া দোৰোণ বন তাপা তিলৰ লগত মুৰ্গীৰ মাংস এনেকুৱা ধৰণৰ বহুত ধৰণৰ খাদ্য আছে আৰু মই তেওঁৰ পৰা বহুতখিনি মই ইনস্পিৰেশ্যন পাইছোঁ মই বহুতখিনি ইনস্পায়াৰ হৈছোঁ তেওঁৰ পৰা মই বহুত তেওঁক শিকিছোঁ আৰু মই বহুতখিনি তেওঁৰ খাদ্য মই ঘৰত ট্ৰায়ো কৰিছোঁ বহুত ধুনীয়াকৈ তেওঁ আমাৰ আগত দাঙি ধৰিছে যিখিনি আমি শিকিবলগীয়া কথা তেওঁ আমাৰ আগত আমাৰ দৰ্শকৰ আগত তেওঁ দাঙি ধৰিছে সেইবাবে মই তেওঁৰ চেনেলবিলাকো চাওঁ আৰু তেওঁৰ পৰা আমি বহুতখিনি মই শিকিছোঁ আৰু মই সেইখিনি ঘৰতো মই ইউজ কৰিছোঁ বা ব্যৱহাৰ কৰিছোঁ মই শিকিবলগীয়া যিখিনি শিকি আছোঁ ৰেগুলাৰ মই যিখিনি তেওঁৰ পৰা শিকিছোঁ সেইখিনি মই ঘৰত মই ব্যৱহাৰ কৰিছোঁ